অ কি খবৰ এই অলপ বিজি আছিলোঁ কওকচোন অ আজিতো ফ্ৰী নাই আৰু ৰবিবাৰে ফ্ৰী থাকিম কওকচোন কিবা আছিলে নেকি অ ক'ত যাব বাৰু অ আপুনি অকলে যাব নে আৰু লগত কোনোবা যাব

অ পাৰিব সুধি চাব লাগিব অ এতিয়াতো বতৰটো বেয়া ন' তো ভাবি আছোঁ কি কৰা যায় অ কি পিন্ধি যাব অ সেইটো হয় মই ভাবিছিলোঁ আজি নাযাওঁ নেকি মানে অলপ

অ অ মই বাৰু জনাম কিন্তু আজিতো মই নোৱাৰিম চাগৈ দেই মই মানে অলপ আজি ব্যস্ত হৈ আছোঁ মই আপুনি যদি ৰবিবাৰে সন্ধিয়া ফ্ৰী থাকে পাঁচটামান বজাত আমি গোটেইকেইটা যাব পাৰিম আৰু অলপমান পাৰ্কৰ পৰা গৈ আৰু অলপ বাহিৰতে আমি ডিনাৰটো কৰি আহিব পাৰিম এইটো কি হ'ব অ ফটো উঠিব লাগিব চেল্ফি উঠিম কিন্তু দেই ঠিক আছে অ অ ঠিক আছে দিয়ক ৰাখিছোঁ হা